আমাৰ অঞ্চলটোত পৰিবহণ মাধ্যমৰ দিশত উন্নত কৰিবলগীয়া কিছুমান বিষয় আছে যেনেধৰণে এই ৰাস্তা পদূলি এইবিলাক ৰাস্তা পদূলিবোৰ যিমানে বেয়া হয় সিমানে যাতায়ত কৰিবলৈ মানুহৰ অসুবিধা হয় আৰু সেই অসুবিধা হ'লে তেওঁলোকে নিজৰ মানে গন্তব্য যিখিনি স্থান তেওঁ গৈ পোৱাত যথেষ্ট দেৰি হয় আৰু কাৰোবাৰ চাকৰি কাৰোবাৰ স্কুল যথেষ্ট দেৰি হৈ যায় বাছ ৰে'লসমূহত সদাই মানুহৰ ভিৰ হোৱা ৰাস্তা আছে যেনে ৰাস্তা আছে সেই ৰাস্তাবোৰ হৈছে বাছ আৰু ৰে'লসমূহত তেওঁলোকৰ ভাড়াৰ যথেষ্ট কম হয় আৰু তেওঁলোকে বিভিন্ন বস্তু বাহনি লৈ তেওঁলোকে ৰে'ল বাছ এইবিলাকত যাব পাৰে আৰু বাছসমূহ যিহেতু বিভিন্ন স্থানত ৰয় আৰু ৰ'লে যাত্ৰীসকলৰ সুবিধা হয় যে ক'ৰবাত তেওঁলোকক ভোক লাগিলেও খোৱা বোৱা ব্যৱস্থা থাকে সেইবাবে এই ৰে'ল আৰু বাছসমূহত প্ৰায় মানুহৰ ভিৰ হয় ভ্ৰমণৰ ক্ষেত্ৰত স সমস্যাৰ সৃষ্টি কৰা কিছুমান বিষয় হৈছে যে এই ৰাস্তা পদূলি আৰু দলং এইসমূহ যদি বেয়া হয় তেতিয়া ভ্ৰমণৰ সময়ত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে আৰু বাৰিষা সময়ত বিভিন্ন কিছুমান ৰাস্তা আছে যে বোকাৰ সৃষ্টি হয় আৰু সেই ৰাস্তাই দিয়ে মানুহে একমাত্ৰ ৰাস্তা হয় সেইটোৱে আৰু সেই ৰাস্তাইদি তেওঁলোকে চহৰলৈ যাব পাৰে আৰু সেই ৰাস্তা যদি ব বৰষুণৰ সময়ত বেয়া হৈ যায় যাত্ৰীসকলৰ যথেষ্ট কষ্ট হয়